মোৰ নাম শ্ৰী শশাংক চেতিয়া মোৰ দেউতাৰ নাম শ্ৰী যোগেন চেতিয়া আৰু মোৰ মাৰ নাম শ্ৰী ভাৰতী চেতিয়া মই বৰ্তমান নৰ্থ লখিমপুৰ কলেজত অধ্যয়ন কৰি আছো আৰু মই এইবাৰ গ্ৰেজোৱেচন ছেকেণ্ড চেমৰ ফাইনেল একজাম দিছোঁ মোৰ স্কুলীয়া শিক্ষাৰ আৰম্ভণি হৈছিল মোৰ ওচৰৰে এখন প্ৰাথমিক বিদ্যালয়ত যাৰ নাম আছিল সাতচল্লিছ নং তেলাহী নিম্ন বুনিয়াদী বিদ্যালয় আৰু মই তাত মই পঞ্চমমান শ্ৰেণীলৈকে অধ্য়য়ন কৰিছিলোঁ তাৰপিছত মই সলাল তেলাহী কমলাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ষষ্ঠমান শ্ৰেণীৰপৰা দশমমান শ্ৰেণীলৈকে মই তাতে পঢ়িছিলোঁ আৰু মই হাই স্কুল শিক্ষান্ত পৰীক্ষাত মই তাৰপৰাই অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছিলোঁ তাৰপাছত মই হায়াৰ ছেকেণ্ডেৰীৰ বাবে মই নৰ্থ লখিমপুৰ কলেজতে এডমিছন লৈছিলোঁ আৰু মই নৰ্থ লখিমপুৰ কলেজৰপৰাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বৰ্তমান তাতেই মেথেমেটিক্স অনাৰ্চ লৈ মই বি এচ চি কৰি আছো মই কৰি ভালপোৱা কামৰ হৈছে ভিতৰত হৈছে কুকিং আৰু মই ছবি আঁকি ভালপাওঁ কুকিং বুলি ক'লে বৰ বিশেষ নহয় কেতিয়াবা ঘৰত বনোৱা কোনোৱা মাক সহায় কৰি দিয়া বা তেনেধৰণেৰেই মই তাক আয়ত্ৱ কৰিলোঁ আৰু যদি মই ছবি বুলি ক'বলৈ যাওঁ মই ছবি মই ক্লাছ ফ'ৰৰপৰা মই আৰ্ট স্কুল গৈছিলোঁ আৰু ক্লাছ টেনলৈকে মই আৰ্ট স্কুলত শিকিবলৈ গৈছিলোঁ আৰু ক্লাছ ইলেভেনৰপৰা বৰ্তমানলৈকে মই সেই একেখন আৰ্ট স্কুলতে বৰ্তমান মই টিছাৰ কৰি আছো মোৰ বৰ্তমানলৈকে জীৱনত হোৱা মই নিজৰ বিষয়ে যদি মোক ক'বলৈ দিয়ে মই এইখিনিয়ে বুলিয়ে ভাবিম